মই ব্য়ৱহাৰ কৰা প্ৰথম প্ৰডাক্টটো হৈছে ম'বাইল ফোন বৰ্তমান ম'বাইল ফোনৰ এক্সপেৰিয়েন্স বুলি ক'বলৈ গ'লে ম'বাইল ফোনৰ সহায়ত বহুতো কাম সুবিধাজনক হৈ পৰিছে ম'বাইল ফোনে যোগাযোগৰ ব্য়ৱস্থা দ্ৰুততৰ কৰি তুলিছে আজিৰ ব্য়স্ত মাানুহৰ সময় সঞ্চয় কৰাত ম'বাইল ফোনে বহুতো সহায় কৰে লগতে বিভিন্ন ধৰণৰ ইণ্টাৰনেটৰ সেৱাৰ লগত ম'বাইল ফোনৰদ্বাৰা মই জড়িত হৈ পৰিছোঁ লগতে ইণ্টাৰনেট শ্বপিং বজাৰ আদিবোৰো ম'বাইলৰ সহায়ত কৰিব পাৰি লগতে অন্য় দেশত থকা মোৰ বন্ধু পৰিয়ালৰ সদস্য় আদিবোৰৰ লগত ম'বাইল ফোনৰ দ্বাৰা সহযোগ কৰিব পাৰি আৰু মোৰ ব্য়ৱসায় বাণিজ্য়ৰ ওপৰতো ম'বাইল ফোনৰ দ্বাৰা বহুতো সহায় উপভোগ কৰিছোঁ ম'বাইল ফোনৰ দ্বাৰা বজাৰৰ দাম কিদৰে বাঢ়িছে কমিছে সেইটোৰ ওপৰতো বহুতো কথা জানিব বিচাৰিছোঁ জানিব পাৰিছোঁ তাৰ ফলত মোৰ ব্য়ৱসায় আদিত বহুতো প্ৰভাৱ পৰিছে ম'বাইল ফোন ব্য়ৱহাৰ কৰি মই বহুত ভাল পাইছোঁ